সময়ৰ লগে লগে বিশেষকৈ আন ভাষা আৰু সংস্কৃতিৰ প্ৰভাৱৰ সৈতে অসমীয়া ভাষাটোৰ ব্যৱহাৰ বহুত সলনি হৈছে অসমীয়া ভাষাৰ ব্যৱহাৰ প্ৰায় নোহোৱা হৈ লাগে লাহে মানে ম্লান পৰি যোৱাৰ নিচিনা হৈছে আমি যদি বাহিৰত যাওঁ বাহিৰত জেগাত যদি তেওঁলোকৰ ভাষা নকওঁ তেতিয়াও আমাৰ কাৰণে বহুত মানে মাৰাত্মক ঘটনা হৈ যায় মানে হাফলঙত তাতে এই তাতে মানে দুজন ল'ৰা অভি নীলক মানে অসমীয়া কোৱাৰ কাৰণেই বহুতে মানে মাৰিছিল বহুতে প্ৰশ্ন কৰিছিল অসমীয়া ভাষা কৈ আছিল কৈ মই অসমীয়া মই অসমীয়া মোক বুলি কৈ আছিল তথাপিও অভি আৰু নীলক মাৰি পেলোৱা হৈছিল তাত সেইকাৰণে কৈছো অসমীয়া সময়ৰ লগে লগে বিশেষকৈ মানে অসমীয়া বিশেষকৈ অসমীয়া ভাষাটোৰ ব্যৱহাৰ বহুত বেয়া ধৰণে সলনি হৈ আহিছে অসমীয়া ব্যৱহাৰ মানে বহুত জেগাত গৈছোঁ ছাইন বোৰ্ডবিলাকত অসমীয়া ভাষা ব্যৱহাৰ নহয় তাত বেলেগ ভাষা ব্যৱহাৰ হয় এইবোৰ বেয়া লাগে মানে সময়ৰ লগে লগে আমাৰ অসমীয়া ভাষাটো যেন ম্লান পৰি গৈছে তেনেকুৱা লাগি আছে এয়াই আৰু আমাৰ কাৰণে বহুত দুখৰ বহু পৰিতাপৰ কথা সময়ৰ লগে লগে বিশেষ আন ভাষাত ভাষা আৰু সংস্কৃতিৰ প্ৰভাৱৰ সৈতে পশ্চিমীয়া সংস্কৃতি মানে ঠাচ খাই ধৰিছে গোটেই অসমখনত পশ্চিমীয়া সংস্কৃতিয়ে ভৰি পৰিছে সেইকাৰণে অসমীয়া সংস্কৃতিটো লাহে লাহে সলনি হৈ আহিছে